আমাৰ সংস্কৃতিত ধৰ্মীয় প্ৰথা হ'ল নিতৌ পুৱা গধূলি এই নাম কীৰ্তন কৰা এডখৰ নিৰ্দিষ্ট ঠাই ভগৱানৰ ওপৰত স্থাপন কৰি পুৱা গধূলি ভোগ বন্তি জলাই পাৰ্থনা নাম ঘোষা কীৰ্তন পাঠ কৰিব পাৰে আৰু মন্দিৰলৈ হৰি মন্দিৰলৈ গৈ আমাৰ ৰাজহুৱা বৰসবাহ পতা হয় সকলো ৰাইজে একগোট হৈ বছৰেকত যেনেকৈ ঘৰত এভাগি শৰাই দিয়ে সকলো ৰাইজ হৈ একগোট হৈ আমাৰ নামঘৰত বৰসবাহ পতা হয় আৰু ৰাতিলে ভাওনা পতা হয় আৰু আমাৰ গোপিনীসকলেও প্ৰায় ভাদৰ মাহত গোপিনীসকলে নাম কীৰ্তন কৰে নাম দিহানাম লয় দিহানাম লয় আৰু ভকতসকলে ভাগৱত পাঠ কৰে আৰু এইধৰণে আমাৰ ধৰ্ম ফালৰ পৰা ৰাইজে প্ৰতিঘৰতে প্ৰতিঘৰতে প্রতি প্ৰথম প্ৰতিঘৰতে বছৰেকীয়া নাম কীৰ্তনে আৰম্ভ কৰে আৰু এই নাম কীৰ্তনৰ দ্বাৰাই আমাৰ সমাজত প্ৰচলিত হৈ আছে